হেল্লো ভাইটি অঁ অঁ মই আত্ছা মৰাণৰ পৰা গুৱাহাটী যাব লাগে আজি ৰাতি আঠটা বজাত যাম তোমাৰ কি গাড়ী আছে আত্ছা মোক এইট ছীটাৰ মানে আঠজন যাব পৰা গাড়ী লাগিব কিমান হ'ব ভাড়া নাই একদম দিয়া দাম কোৱা একদম ভালকৈ মানে কিমান দিব লাগিব ঠিক আছে আঠ হাজাৰ টকা মই আঠ হাজাৰ সাত হাজাৰ টকা দিম হ'ব তেল চেল তেল তোমাৰ হ'ব ঠিক আছে আৰু মাজত টোলগেট আছে নহয় তিনিখনমান টোলগেটৰ টোলগেটটো কোনে দিব ঠিক আছে মই আজি ৰাতি ঠিক দহটামান বজাত যাম ঘৰৰ পৰা আৰম্ভ কৰিম গাড়ী কণ্ডিশ্যনটো ঠিকেই টিপটপ ঠিক আছে কিমান চনৰ গাড়ী গাড়ীৰ কাগজ পত্ৰ ঠিক আছে চব ঠিক আছে ৰাস্তাত একো জেং নহয়তো পুলিচ চুলিচ

ঠিক আছে মই সাত হাজাৰ টকা দি দিম ৰাস্তাত পাৰ্কিং চাৰ্কিং এইবোৰ মোৰ কোনো মানে প্ৰব্লেম নাই চব তোমাৰ পাৰ্কিং টোলগেট মোৰ একো প্ৰব্লেম নাই তেল চেল চব তোমাৰ নিজৰ খানাটো খুৱাই দিম বাৰু ঠিক আছে ৰাস্তাত হোটেলত খানাটো খুৱাই দিম ঠিক আছে অ'কে ৰাতিপুৱা ৰাতি তেতিয়াহ'লে আঠটা বজাত আহি পাই যাবাহি ঠিক আছে টাইম মিছ নকৰিবা খালি পূৰা আঠটা বজাত